আগৰ দিনৰ কুকুৰা হাঁহ কুকুৰা উমনি লৈ পোৱালি ওলাইছিলে এতিয়া মেচিন হ'ল মেচিনৰ যুগ হ'ল এশ ডেৰশ পোৱালি এতিয়া মেচিনত ওলায় তেনেকৈ আমাৰ ওচৰলৈকে আনিছে মেচিন এশ ডেৰশ পোৱালি তেনেকৈ উলিয়াই দিছে গোটৰ মানুহে কিছুমানে পুহিছে কিছুমান পোৱালী এশ ডেৰশ মৰে কিছুমান লাভো হয় লোকচানো হয় আমাৰ ওচৰতে আনিছিলে মেচিনত ওলোৱা পোৱালিবোৰ লেতু সেতু কিছুমান বাচে কিছুমান মৰে আগৰ এতিয়া হাঁহ কুকুৰা ঘৰত পোহা উমনি দি উলিওৱা কণী পাৰি ওলিওৱা পোৱালিবোৰৰ নিচিনা টনটনীয়া নহয় তাহাঁতক লাইট লাগে দানা পানী যোগান ধৰিব লাগে ভেকচিন দিব লাগে দৰৱ খুৱাব লাগে আগৰ এতিয়া হাঁহ কুকুৰাবোৰক ঘৰত যিবোৰ হাঁহ কুকুৰা লোকেল সেইবোৰক তেনেকুৱা দৰৱ পানী দিব নালাগে তাহাঁতক প্ৰতিপালন কৰিব লাগে লাইট দিব লাগে গৰমত ফেন দিব লাগে একটি এতিয়া মেচিনত লোৱা হাঁহ পোৱালিবোৰ একত্ৰিছ দিনত বা বিয়াল্লিছ দিনত তেনেকুৱাত ডাঙৰ হয় ভেকচিন খুৱাই ডাঙৰ কৰা হয় কিছুমান বেমাৰ আজাৰ আহিলেও সোনকালে মেচিনত ওলোৱা পোৱালিবোৰ মৰে মৰি যায় তাহাঁত এশ ডেৰশ পোৱালি কিছুমান থাকে কিছুমান বাচে আমিও আনি পেলাই ওচৰতে মেচিন এটা আহিছিলে তাহাঁতৰ পৰা আনি পেলাই আমিও পুহিছিলোঁ তেনেকৈ এশ পোৱালি আনিলোঁ পঞ্চাছটামানহে বচিলে বাকীকেইটা মৰিলে লেতু সেতু হয় লোকেল কুকুৰা নিচিনা হাঁহ নিচিনা টনটনীয়া নহয় তেনেকুৱা হয় সেইবোৰ হেৰি লাভো হয় লোকচানো হয় যতনো আছে এতিয়া মেচিনত লোৱা হাঁহ পাোৱালিবোৰ যতন কৰিব লাগে তাহাঁতক খুৱাব লাগে ভালকৈ দানা পানী দি থাকিব লাগে দৰৱ পাতি দি থাকিব লাগে বেমাৰ আজাৰ আহিলে পতককৈ তাহাঁতক পতককৈ পতককৈ পায় এতিয়া হাঁহ পোৱালী ঘৰত যিবোৰ মেচিনত ঘৰত যিবোৰ উমনি লোৱা কুকুৰা হাঁহ সেইবোৰক প্ৰত্যেক হেৰি কৰিব নালাগে তাহাঁতক নিজেই তাহাঁতে পোৱালী ডাঙৰ দীঘল কৰে তাহাঁতৰ পোৱালিবোৰ টনটনীয়া হয় মেচিনত ওলোৱা পোৱালিবোৰ অকণমান লেতু সেতু হয় কিছুমান থাকে কিছুমান মৰে তেনেকুৱা বহুত মানুহে পুহিছে এনেকৈ আনি আনি বিজনেছ কৰিছে হাঁহ কুকুৰা মেচিনত ওলোৱা তেনেকৈ বহুতে আনি আনি পুহিছে তেনেকৈ লাভো হয় লোকচান তেনেকৈ চলি আছে তাহাঁতক খালী যতন পাতি দিব লাগে লাভ লোকচান আছে তাত হয় পতককৈ বেমাৰ আজাৰ পতককৈ পায় লাভো হয় লোকচানো হয় প্ৰত্যেকে আনি আনি বহুতে মেচিনত পোৱালি উলিয়াইছে কণী আনি কণী দি মেচিনৰ পৰা পোৱালি উলিয়াই এশ ডেৰশ যিমান পাৰে সিমান ওলিয়ায় তেনেকৈ বিজনেছ কৰে সেইবোৰ পোৱালীৰে খালি লোকেল কুকুৰা হাঁহৰ নিচিনা নহয় লেতু সেতু হয় সব নেথাকে তেনেকৈ আমাৰো অনা হৈছিল আনি পুহিছিলোঁ কিছু বাচিলে কিছুমান মৰিলে গোটৰ ফালৰ পৰাও তেনেকৈ মানুহে আনি আনি পোহে মেচিনত ওলোৱা পোৱালি হাঁহ এমাহমানত বিকিব পৰা হয় আৰু তেনেকুৱা পোৱালিবোৰ তেনেকেই বিজনেছ কৰি থাকে হাঁহ বেমাৰ আজাৰো পতককৈ হয় মেচিনত ওলোৱা হাঁহ পোৱালিবোৰ তাহাঁতক গৰম দিনত ফেন লাগে লাইট লাগে পুহিবলৈ জেগাও লাগে তাহাঁতক বেমাৰ আজাৰো পতককৈ পায় মেচিনত ওলোৱা পোৱালি আৰু হেৰি তেনেকৈ বিজনেছো কৰি কৰে মানুহে আনি আনি মেচিনত ওলোৱা পোৱালি হাঁহ কুকুৰা সেইবোৰ ত্ৰিছ দিন বিয়াল্লিছ দিন পঞ্চল্লিছ দিন তেনেকুৱামানত বিকিব পৰা হয় হাঁহ কুকুৰা কণী পাৰি পোৱালি কণী পাৰি মেচিনত পোৱালি উলিয়াই তেনেকৈ আনি পেলাই মেচিনত ওলোৱা পোৱালি সেই কিছুমান থাকে কিছুমান মৰে তেনেকেই পানী যোগান দিব লাগে এইবোৰ খাবলৈ কৰিবলৈ দানা দৰৱ পাতি বেজী ভেকচিন লাইট ফেন এইবোৰ আদি দিব লাগে খাবলৈ কৰিবলৈ তাহাঁতক মেচিনত ওলোৱা পোৱালি যতন ল'ব লাগে তাহাঁতৰ যতনো বহুত ল'ব লাগে সময়মতে চাব লাগে মেচিনত ওলোৱা পোৱালি খোৱা যতন ল'ব লাগে দানা টাইমে টাইমে দিব লাগে সেয়াই আগৰ দিনৰ পোৱালিবোৰ নিজেই খুটি খুটি খাই যি পায় সেয়াই